হয় হয় অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত লোকগীত আৰু সংগীতে যথেষ্ট পৰিমাণে ভূমিকা পালন কৰিছে কিয়নো অসমীয়া ভাষা ভাষা এটা জীয়াই ৰাখিবৰ বাবে অকল লিখিতভাৱে কিতাপেই বা হেৰি আলোচনীয়ে হওক বা সাহিত্যই হওক এইবিলাক লিখিতভাৱে থাকিলেই নহ'ব আমাৰ সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে লোকগীত আৰু সংগীতে বহুত বহুত মানে ভূমিকা পালন কৰিছে কিয়নো যিসকল কিছুমান গাঁওবাসীৰ লোকে পঢ়িব নাজানে পঢ়িব নজাসকলে মৌখিকভাৱে গীতৰ জৰিয়তেও যথেষ্টখিনি জানিব পাৰে বা শিকি লয় সেইবাবে সংগীত আৰু লোকগীতসমূহে ভূমিকা পালন কৰি আহিছে আৰু বৰ্তমান সময়ত অসমীয়া গীতত অসমীয়া ভাষাটোক ধুনীয়াকৈয়ে ব্যৱহাৰ কৰি আহিছে কিয়নো ভূপেন হাজৰিকা হওক ভূপেন হাজৰিকা বা বিষ্ণুপ্ৰসাদ ৰাভাই তেখেতসকলে যিবোৰ গীত গাই থৈ গৈছে এইবিলাক গীতৰ জৰিয়তে আমাৰ অসমীয়াৰ ভাষাৰ যি সংস্কৃতি সেয়া জীয়াই ৰখাত আমাৰ যথেষ্টই সহায় হৈছে আজি প্ৰজন্মত অকণমান বিলুপ্তিৰ দিশে যোৱা যেন অনুভৱ হয় কিয়নো তেখেতসকলে লিখাৰ দৰে গীতসমূহ আজিকালি প্ৰকাশ নহয় আৰু প্ৰকাশ পালেও জনসাধাৰণে আঁকোৱালি ল'ব নিবিচাৰে কিয়নো আজিৰ যুগত অকল প্ৰেমৰ বিষয়ে বা এহাল ল'ৰা বা ছোৱালীৰ বিষয়ে বেছিকৈ প্ৰকাশ পায় সেইবিলাকক আদৰি লয় কিন্তু প্ৰকৃতিৰ বিষয়ে বা সংস্কৃতিৰ বিষয়ে কিছুমান গীত সংগীত লিখিলে বা প্ৰকাশ কৰিলে সিমান গুৰুত্ব নিদিয়ে সেইবাবে অকণমান জনসাধাৰণেও সজাগ হ'ব লাগিব আৰু এনেধৰণেই আগবাঢ়ি গৈয়ে আছে সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত